পাৰিবাৰিক ৰেচিপি বুলি ক'লে মই মোৰ মাৰ পৰা শিকা দালিখন মই ভাল পাওঁ আৰু সেইখন ৰেচিপি সেইটো ৰেচিপি হ'ল ফ্ৰেছ দাইলটো কুকাৰত সিজাই লৈ কেৰাহীত তেল জলকীয়া জিৰা আদি দি আৰু পিয়াঁজ জলকীয়াও দি ভাজি লৈ তাৰপিছত সিজোৱা দাইলখিনি দি মিক্স কৰি একেলগে উতলাই কিনি যিটো ছিম্পলকৈ বনায় সেইটোৱে মই ভাল পাওঁ আৰু সেইটোৱেই ৰেচিপি